অসমত প্ৰধান ধৰ্ম পালন কৰা হয় এইটো হৈছে হিন্দু ধৰ্ম ইছলাম ধৰ্ম খ্ৰীষ্টান ধৰ্ম আৰু বুদ্ধ ধৰ্ম অসমত এই আটাইকেইটা ধৰ্মৰে এই আটাইকেইটা ধৰ্মৰে মানুহ বসবাস কৰি থাকে আৰু তেওঁলোকে ইছলাম ধৰ্মৰ মানুহ মানুহবিলাকে ইছলাম ধৰ্ম যিবিলাক নীতি নিয়ম সেইবিলাক পালন কৰি থাকে আৰু হিন্দু ধৰ্মৰ মানুহবিলাকে হিন্দু ধৰ্মৰ নীতি নিয়মবিলাক যেনে দুৰ্গা পূজা সৰস্বতী পূজা লক্ষ্মী পূজা আৰু আমাৰ শংকৰদেৱৰ জন্ম উৎসৱ আদি পালন কৰি হিন্দু ধৰ্ম আৰু আমাৰ এই হিন্দুৰ মঠ মন্দিৰবোৰত পূজা অৰ্চনা কৰি থাকে আৰু আমাৰ নামঘৰত নাম প্ৰসংগ সদায় চলি থাকে আৰু তাতে বিভিন্ন ধৰ শংকৰদেৱৰ জন্ম উৎসৱ মাধৱদেৱৰ জন্ম উৎসৱ শংকৰদেৱৰ মৃত্যু তিথি মাধৱদেৱৰ মৃত্যু তিথি আদি এইবিলাক পালন কৰি থাকে আৰু খ্ৰীষ্টানবিলাকে খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়মবিলাক পালন কৰে আৰু তেওঁলোকে এক্সমাছত এক্সমাছটো বহুত ডাঙৰকৈ পালন কৰে আৰু সেই এক্সমাছটো গোটেইে অসমতেই পালন কৰা হয় আৰু বৌদ্ধ ধৰ্মৰ মানুহবিলাকে বৌদ্ধৰ মতে বৌদ্ধৰ যি যিবিলাক নীতি নিয়ম সেই নীতি নিয়মবিলাক পালন কৰি বৌদ্ধ ধৰ্ম মতে চলি থাকে আৰু ইছলাম ধৰ্ম মতে ইছলাম ধৰ্মাৱলম্বী মানুহবিলাকে ইছলাম ধৰ্মৰ যিবিলাক ঈদ মহৰম এইবিলাক পালন কৰি সিহঁতৰ নীতি নিয়মবিলাক পালি থাকে আৰু ৰমজান মাহটো তেওঁলোকে বিস্তৃতভাৱে পালন কৰে ৰমজান মাহ পূৰা এমাহ পালন কৰে এই এমাহটো তেওঁলোকে ৰাতিপুৱাই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে লঘোণে থাকে সন্ধিয়া তেওঁলোকে ইফ্টাৰ কৰে আৰু ইফ্টাৰৰ পিছতে তেওঁলোকে সকলো খায় গতিকে এইবিলাক নীতি নিয়ম অসমত চলি থাকে গতিকে অসমৰ মানুহখিনি এই কোনো হিংসা ভেদাভেদ ভাৱ নাৰাখি সকলো ধৰ্মৰ মানুহৰ লগত সুন্দৰভাৱে মিলি জুলি চলি থাকেই সিহঁতৰ লগত আৰু সিহঁতৰ ধৰ্মৰ কিবা মাতিলে সেই ধৰ্মাৱলম্বী লোকসকলৰ ঘৰলৈও সিহঁতৰ যেনে এক্সমাছ খাবলৈ যায় আৰু ঈদ খাবলৈ যায় গতিকে তেনেকৈ চলি থাকে গতিকে সকলো সকলো ধৰ্মৰ মানুহৰ লগতে সুন্দৰভাৱে মিলা প্ৰ্ৰীতি চলি থাকে আৰু এই মিলা প্ৰ্ৰীতি কাৰণে কোনো হাই কাজিয়া কোনো ভেদাভেদ ভাৱ নোহোৱাকৈ সুন্দৰভাৱে এই হিন্দু হিন্দুৰ লগত মুছলিমৰো সদভাৱ আছে খ্ৰীষ্টানবিলাকৰো সদভাৱ আছে আৰু বৌদ্ধবিলাকৰো সদভাৱ আছে বিশেষকৈ সকলো ধৰ্মৰ মানুহে ইয়াতেই অসমত মিলা প্ৰীতিৰে থাকে আৰু আমাৰ ওদালগুৰিতো সকলো ধৰ্মৰ মানুহ আছে আৰু সেই সকলো ধৰ্মৰ মানুহখিনিয়ে ইটো ধৰ্মৰ মানুহ সিটো ধৰ্মৰ লগত মিলা প্ৰীতি কৰি চলি থাকে সুন্দৰভাৱে চলি আছে কোনো ওদালগুৰিত কোনো হাই কাজিয়া কোনো ভেদাভেদ ভাৱ কোনো কোনো ভেদাভেদ ভাৱ নাই সকলো মানুহখিনি মিলা প্ৰীতিৰে সুন্দৰভাৱে চলি থাকে ওদালগুৰিখন সৰ্বাংগ সুন্দৰ কৰি তুলি ধুনীয়াকৈ চলি আছে গতিকে এই মানুহখিনি যাতে সদায় এনেকৈ মিলা প্ৰীতিৰে থাকে ওদালগুৰি শান্তি সম্প্ৰীতি বজাই ৰাখে তাৰ কাৰণে কামনা কৰি মই এইখিনিয়ে মোৰ মোৰ কথাৰ সামৰণি মাৰিলোঁ